হয় অঁ মই ক্ষীৰোদে কৈছিলো মমাই এই মাছলৈ যাম বুলি কৈছিল তাকে বোলো যায় নি সুধিলোঁ হয় এই আমাৰ এহেতঁৰ বৰতাৰ ল'ৰাটো যাব তাৰপৰা আৰু এই চিত্ৰহত যাব এহঁতি বা হয় কওঁক জাল আৰু পল' লৈ যাম লাঙি লাঙি পাতি ঘেৰি ল'ম তাৰ পৰা আপোনাৰ এই পল' লৈ যাম এইখিনি সামগ্ৰী লৈছোঁ আপুনি মাছ থ'বলৈ মোনা এটা ল'ব পাৰে খালৈ বা এনেকুৱা ধৰণৰ মাছ থোৱা সামগ্ৰী আছে যদি লৈ লওঁক হয় টৰ্চ লাগিব অঁ অঁ অঁ মই আধাঘণ্টা মানৰ পিছতে এহেঁতি আহিম বুলি কৈছে মই ফোন কৰিম এতিয়া এহেঁতলে আৰু এহেঁতি আহি একে একেলগ হোৱাৰ লগে লগে আপোনালে ফোন কৰি দিম তামোল অঁ এহেঁতি আহিলে মই ফোন কৰিম আপোনাক আৰু তামোল চালি লৈ ল'ম লগতে পানী হয় চবে মিলি মিলি মাছ এসাঁজ ধৰোঁগে ভাল লাগিব ফুৰ্তিও হ'ব মাছো ধৰিম হয় হয় হয় হয় আপুনি অঁ আপুনি ৰেডি হওক তেতিয়া অঁ অঁ ঠিক আছে ঠিক আছে অঁ অঁ অঁ ঠিক আছে অঁ